অ' মই ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ সামাজিক মাধ্যম ব্যৱহাৰ কৰিছোঁ সাধাৰণতে মই ফেচবুকত ক্ৰিকেটৰ ভিডিঅ' বা কেতিয়াও যিকোনো সময়ত মানে বিভিন্ন সময়ত ভিডিঅ' চাই ভাল পাওঁ আৰু ইনষ্টাগ্ৰামত মই সাধাৰণতে ৰিল চাই ভাল পাওঁ আজিকালি যিকোনো মানে এটা চিনেমা এখন লৈ সেই গানটো ল'ৰা ছোৱালীক ৰীল চিল কৰি যিটো মানে আমি চাব পাৰু সেই ৰীল চাই ভাল লাগে আৰু মই ভাবোঁ যে ফেচবুকত নানা ধৰণৰ বাৰ্তা আহিব লাগে স্পষ্ট হ'ব লাগে মানে যিটো মানে ক্লীয়াৰ এভিডেণ্ট বুলি কয় সেইটো মানে হ'ব লাগে বা ইনষ্টাগ্ৰামতো যিহেতুকে বহুত ডাঙৰ ডাঙৰ চেলিব্ৰেটি তো পষ্টবিলাক আহিব লাগে বা যি মানে চাপ'জ আজি মহেন্দ্ৰ সিং ধোনিয়ে খেলাৰ ৰিটায়াৰমেণ্ট লৈছে তেওঁ মানে পেজটোত যাতে সেই কয় যে মই ৰিটায়াৰমেণ্টত সেনেহেন মানে হয় মই সাধাৰণতে ফেচবুক আৰু ইনষ্টাগ্ৰামত সময় বেছি খৰচ কৰিব নোৱাৰোঁ কাৰণ কিয় মই যিহেতুকে ষ্টুডেণ্ট আই এম অ ষ্টুডেণ্ট চ' মই কলেজ বা এনিথিং মানে কিছুমান সৰু সৰু টিউশ্যনো শিকাওঁ তো তাতেও টাইম দিব লাগে চ' সেইবাবে মই ইয়াত বেছিকৈ টাইম দিব নোৱাৰোঁ খুব বেছি দুই বা তিনি মিনি দুই বা তিনি ঘণ্টা দিব পাৰোঁ আৰু ইয়াৰ বিষয়ে ভাল পোৱা বা বেয়া পোৱা কথাবোৰ হ'ল সাধাৰণতে আমি জানো যে ফেচবুকত কিছুমান নাহিব লগা বস্তু আহে যিটো মানে ফেমিলিৰ লগত চাব নোৱাৰি আজিকালি এই এই বস্তুবোৰ মানে কোনো ধৰণৰ মানে ভাল নলগা হৈছে আৰু ফেচবুকটো আপোনাৰ নিজে যদি সতৰ্কিত নাথাকে তেতিয়াহ'লে মানে শেষ কৰিব পাৰে এইবোৰ সুবিধা হয় হেকাৰৰ বাবে চ' সেইবোৰ যাতে ভাৰত চৰকাৰে বন্ধ কৰে সেইটো আমি বিচাৰোঁ